নমস্কাৰ হয় কওকচোন ছাৰ হয় ছাৰ তেজপুৰ মেডিকেল কলেজ হয় আপোনাক কিদৰে সহায় কৰিব পাৰো জনাব হয় কওক হয় হয় ছাৰ চাৰ্জাৰী আপোনাৰ এপেণ্ডিক্সৰ ন হয় চাৰ্জাৰীৰ ডক্টৰ এতিয়া বৰ্তমান ডক্টৰ নিলোৎপল বৰা আছে তেওঁ চাৰ্জাৰী তেওঁ ছাৰ আপোনাৰ সোমবাৰৰ পৰা শনিবাৰলৈকে বহে সময়টো ছাৰ ৰাতিপুৱা ন টাৰ পৰা দুপৰীয়া এটা বজালৈকে তেওঁ চাই পেছেণ্ট তেওঁ তেনেকে তাত চায় এনেই অপাৰেচনৰ কাৰণে তেওঁ থাকেই চৌব্বিছ ঘণ্টাই থাকে হস্পিতেলত হয় ছাৰ আপুনি নামটোতো ফোনৰ ফোনতে দিব নোৱাৰিব আপুনি আহিব লাগিব আহি ইয়াত আপোনাৰ যোনটো আমাৰ নামকৰণ প্ৰক্ৰিয়া থাকে সেইটোত আপুনি দহ টকা এটা ফীজ ল'ব বেছি নহয় আপুনি সেইটো কৰাৰ পিছত আপোনাৰ নাম পেছেণ্ট তেওঁ চাব এবাৰ চোৱাৰ পিছতহে মানে আপোনাৰ কিবা বেমাৰ আছে নেকি আগৰ কিবা মানে বেমাৰৰ হিষ্ট্ৰী আছে নেকি সেইখিনি চাই মেলিহে আপোনাক এপ'ইনমেণ্ট দিয়া হ'ব আপুনি পাৰিলে সোমবাৰৰ পৰা শনিবাৰৰ ভিতৰত ৰাতিপুৱা নটাৰ পৰা এটা বজাৰ ভিতৰত ইয়ালে আহিলে ভাল হয় হয় ছাৰ আমাৰ ইয়াতে চব আছে আপোনাৰ মেচিন যি পৰীক্ষা কৰিব লাগে আপোনাৰ ডক্টৰে ক'ব ইয়াতে গোটেইখিনি হৈ যাব একো চিন্তা কৰিব নালাগে আপুনি খালী আহিলেই হ'ল আপুনি অকলেই আহিব নালাগে ছাৰ এজন লগত আপোনাৰ লৈ আহিব কাৰণ তেওঁৰো মানে নাম আৰু এড্ৰেচ সেইখিনি আমাক লাগিবতো প্ৰয়োজন হ'ব অলপমান আপুনি কেইটামান বজাত আহিব কাইলৈ বাৰু এদিনতেটো হ'বনে নহয় সেইটো আমি ক'ব নোৱাৰিম কাৰণ সেইটো ডক্টৰেহে ক'ব পাৰিব আপুনি প্ৰথমতে আপোনাৰ নামটো দিয়াৰ পিছত ডক্টৰক দেখাব তাৰপিছতহে তেওঁ ক'ব পাৰিব যে চাৰ্জাৰীটো কিমান দিন লাগে বা কি কি মানে অসুবিধা আছে চাব লাগিব আপোনাৰ বডীত এতিয়া তাৰপিছতহে ক'ব পাৰিব ছাৰ আপুনি আহকছোন আগতে তাৰপিছত বাকীখিনি কথা গম পাব হয় ঠিক আছে ছাৰ ফোন কৰাৰ কাৰণে ধন্য়বাদ